হেল্ল' অঁ অঁ

অঁ একদম এইটো কৃষি কল্যাণ বিভাগৰ কোম্পেনী কৃষি কল্যাণ কোম্পানীৰ এটা নতুন জাত আহিছে হা এই নতুন জাতটো পাত পোৱাৰ কাৰণেও আগতীয়াকৈ খেতি কৰিব পাৰি আৰু গুটিৰ কাৰণেও কৰিব পাৰি এইটো নতুন জাত অলপ দাম কিন্তু বেছি দেই হা অঁ মূলাৰ মূলাৰ মূলাৰহে এইটো অঁ বিনয়ো আহিছে কিন্তু বিনৰটোৰ দামটো অকণমান বেছি আৰু এইবাৰ যোৱা বেলিতকৈ মূলাৰ দাম বেছি কি বিনৰ ফেচবিন উন্নতমানৰ হাইব্ৰীড হাইব্ৰীড হয় অঁ যোৱা বেলি কেনে উৎপাদন কেনে যোৱাবেলি কেনেকুৱা হ'ল উৎপাদন মোক জনোৱাই নাই হয় নেকি অঁ তাৰ মানে বিক্ৰীৰ কাৰণে আপুনি খেতি লগাইছিলে হেল্ল' অঁ বি বিক্ৰীৰ কাৰণেও লগাইছিল ঘৰত খোৱাৰ কাৰণেও আচ্ছা আচ্ছা অঁ বী বীজটো নিব পাৰি তাৰ পৰা মাটিত কিন্তু অলপ সাৰৰ ব্যৱস্থা কৰিব লাগে যেনে চুপাৰ ফচফেট মূলাৰ কাৰণে একদম এক নম্বৰ হে চুপাৰ ফচ্ফেট সাৰটো আৰু মৰা গোবৰ লগ কৰি যদি এই মূলাত মূলাৰ মাটিত প্ৰয়োগ কৰা হয় মূলাটো একদম ধুনীয়া হৈ যায় এনেকুৱা ব্যৱস্থা আপুনি ল'ব কিন্তু গুটিৰ বদনাম নকৰিব আৰু গুটি আমাৰ ভাল হা আচ্ছা অঁ এতিয়া অঁ লাই লাই পালেঙো আছে লাই পালেংটো থলুৱাও আছে হাইব্ৰীডো আছে হাইব্ৰীডটো এই হেৰিৰ আছে এই পালেংৰ পালেংৰ হাইব্ৰীড আছে আৰু লাই শাকৰ হাইব্ৰীড আছে আজিকালি বৰ ধুনীয়া লাই ওলাইছে ডাঙৰ ডাঙৰ সেনেকুৱা এতিয়া যোগাযোগটো কৰিব আৰু মোৰ লগত নে আহিবই

আচ্ছা ঠিক আছে এতিয়া কি কি লাগিব এতিয়া কওকচোন অঁ অঁ অঁ অঁ ঠিক আছে আহিবা